মই এবাৰ বেংগালুৰুৰ পৰা মানে আমাৰ ঘৰলৈ অসমলৈ মই ৰিটাৰ্ণ জাৰ্ণি কৰি আছিলোঁ উইথ ফেমিলি কিন্তু সেই সময়তে কি হ'ল মানে এই চুনামিৰ কাৰণে কিছুমান ৰেল লাইন মানে অঞ্চলভেদে এই ৰেল লাইন ডেষ্ট্ৰইড হ'ল হোৱাৰ পিছত মানে ট্ৰেইন তাক কেঞ্চেল কৰি দিলে কেঞ্চেল কৰি দি কিন্তু চেন্নাইলৈ আহি পালোঁ চেন্নাইত এনেকুৱা অৱ এনেকুৱা এটা অৱস্থা হ'ল মানে না ট্ৰেইন না ফ্লাইট মানে একোৱে নোহোৱা হ'ল লা শেষত মানে এইফালে পইচা পাতিৰো কথা আছে আমি ৰিটাৰ্ণ জাৰ্ণি কৰিছোঁ লাষ্টত আকৌ এখন ট্ৰেইন মানে অলপ ব্যৱস্থা হেৰি পালোঁ আৰু হেৰিলৈ কেলকাতালৈ অহা কেলকাতাত আহিলোঁ কেলকাতাত একদিন থাকি আকৌ মই অসমলৈ আহিবলগীয়া হয় কিন্তু সেই সময়ত এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি মই ভবা নাছিলোঁ শেষত আৰু বন্ধু বান্ধৱৰ পৰা মই কিছু সহায় লৈহে শেষত মানে আহিবলগীয়া হ'ল নহ'লে উপায় নাই কাৰণ মোৰ বাজেট আছিল মই মানে যিধৰণৰ মই বাজেট কৰি গৈছিলোঁ মাজতে যিহেতু এই বাজেটটোত ডিচকানেক হৈ গ'ল মানে তাৰ ওৱেটো চেঞ্জ হৈ গ'ল গতিকে তাতে খৰছ পাতিৰ কথা বেছি আহি গ'ল আৰ্থিকভাৱে মই কিছু অলপ সমস্যাত পৰিছিলোঁ পৰিলেও মোৰ বন্ধু বান্ধৱৰ লগত যোগাযোগ কৰি এইটো মই মিটআপ কৰি মই ধুনীয়াকৈ ঘৰ আহি পাইছোঁ কিন্তু এই এনেকুৱা এটা সমস্যাত পৰিলে মানুহৰ অলপ অসুবিধা হয় যদিহে বন্ধু বান্ধৱৰ সহায় থাকে তেতিয়াহ'লে এইখিনি নিশ্চয় মেকআপ হ'ব পাৰে